কৃষকৰ চোতালত পোহনীয়া চৰাই পালক পোহনীয়া চৰাইয়ে কেনেকৈ হাঁহ কুকুৰা সুস্বাস্থ্যৰ মানুহ আক্ৰান্ত কৰিব পৰা ৰোগসমূহৰ পৰা মুক্ত হৈ আছে এনেকৈ বুজিব পাৰি যে কিছুমান কুকুৰাৰ কিছুমান ৰোগত আক্ৰান্ত হৈ থাকিলে ভাত খাবলৈ মানে ভাত দানা ইত্যাদি চয়াবিন আদি খাবলৈ মন নকৰে জলকা লাগি থাকে আৰু কিছুমান বেমাৰ বেমাৰৰ মুখৰ পৰা যেনেকৈ জলকা লাগি থাকে বহি থাকে মাতিলেও নাহে খাবলৈ মন নকৰে ঠিক তেনেদৰে কৃষকে বুজি পোৱা যায় যে এনেকৈ নাহিলে সেইটো হাঁহ বা কুকুৰা ৰোগসমূহৰ পৰা আক্ৰান্ত মুক্ত নহয় তাৰ ইংগিত বেমাৰ হ'লে হাঁহ কুকুৰাবিলাকৰ ইংগিত হৈছে ইহঁতি ভাত খাবলৈ দানা খাবলৈ মন নকৰে জুলুকা লাগি বহি থাকে সিহঁতক তেনেকুৱা অৱস্থাত ভেটেনেৰি ডক্তৰ মাটি নিয়মিত স্বাস্থ্য পৰীক্ষা টীকাকৰণ আদি দিব লাগে নিয়মীয়া নিয়মিত স্বাস্থ্য পৰীক্ষা কৰাটো প্ৰত্যেকজন কৃষক পশু কৃষকৰে যিসকল ভাল হৈ পুহিব পাৰিলে ভালকৈ ৰখাটোৱে হৈছে কৃষকসকলৰ দায়িত্ব হাঁহ কুকুৰাবোৰ সুস্বাস্থ্য ভালে স্বাস্থ্য অৱস্থাত থাকিলেহে সিহঁত ডাঙৰ হ'ব সিহঁতক বিক্ৰী কৰি পইচা উপাৰ্জন কৰিব পৰা যাব নিয়মিত স্বাস্থ্য পৰীক্ষা টীকাকৰণ আদি হাঁহ কুকুৰাবিলাকক কৰাই থাকিব লাগে কৃষকৰ চোতালত পোহনীয়া চৰাই পালকসকলে এনেকৈয়ে এনেকৈয়ে হাঁহ কুকুৰাবিলাক কেনেকৈ সুস্বাস্থ্য আৰু মানুহক আক্ৰান্ত কৰিব পৰা ৰোগসমূহৰ পৰা মুক্ত এনেদৰেই বুজি পায় যদি হাঁহ কুকুৰাবিলাক জলকা লাগি থকা বা দানা ভাত আদি খাবলৈ মাতিলেও নহা ক'ৰবাত গছৰ তলত জলকা লাগি শুই থকা এনেকুৱা কিছুমান লক্ষণ দেখিলেই কৃষকসকলে বুজি পায় যে তেওঁলোকৰ হাঁহ কুকুৰাবোৰ সুস্বাস্থ্য আৰু মানুহক আক্ৰান্ত কৰিব পৰা ৰোগসমূহৰ পৰা মুক্ত অৱস্থাত নাই তেনেতেই সেই লক্ষণসমূহ দেখা পালেই লগে লগে ভেটেনেৰি ডাক্টৰ মাটি নিয়মিত স্বাস্থ্য পৰীক্ষা আৰু টীকাকৰণ ইত্যাদি কৰিব লাগে